ঐ শুনা না হেৰি এই মেটছৰ কিতাপখন পালা নাই বাৰু অঁ হেৰি এই ডিষ্ট্ৰিক্ট লাইব্ৰেৰীতে পোৱা পাব বুলি কৈছিলে মানে বুক ষ্ট'ৰত কালিকৈ যাবা নি ৰাতিপুৱা ইনেই আৰু নটা আঠটামান বজাত ওলাই যাম ঠিক আছে বাৰু কালিকৈ ৰাতিপুৱা ফোন কৰিম দিয়া নহ'লে একেলগে ওলাম ন দুইজনী অঁ অঁ ঠিক আছে বাৰু